হেল্ল' হাঁ অঁ মোৰো গাটো বেয়া অঁ ময়ো গ'লোঁ হয় যাৱ যদি ওলাবি যাম দেই তই কোন হস্পিটেলত যাবি চিভিলত যাবি কেইটামানত ওলাবি মোক ক হাঁ সেই ত কেইটামানত যাবি যাৱ যদি একেলগে যাম মোৰো গাটো ভাল নহয় দেখাই আহিমগৈ দুয়োটাই অঁ মোৰো গাটো ভাল লগা নাই জ্বৰ জ্বৰ লাগি থাকে মাথাৰ বিষ কিবা অঁ আমি চৰকাৰীতেই দেখাম দে আমি নোৱাৰো প্ৰাইভেটত দেখুৱাব অঁ ল'ম দেই পৰীক্ষা কৰিব লাগিব দেখোন অঁ মোৰো থাইৰয়ড চাইৰড হৈছে নেকি গাটো বেয়া লাগি আছে অঁ ওলাবি অঁ ওলাম দে অঁ